মই ৰন্ধা বঢ়াত বেছি সময় নহয় আধা ঘণ্টামানহে সময় অতিবাহিত কৰিব বিচাৰোঁ বিশেষকৈ যদি আমাৰ জুহালত উপযুক্ত পৰিমানে চৌকা থাকে তেতিয়াতো আৰু হয় এটা চৌকাতে অলপ সময়ৰ প্ৰয়োজন বিশেষকৈ গতিকে আমাৰ ঘৰত তিনিটা চৌকা থকাৰ বাবে আধা ঘণ্টা বা পঞ্চল্লিছ মিনিট সময় ভিতৰতেই ৰেচিপি বনোৱা শেষ হৈ যায় আৰু ৰেচিপিৰ জটিলতাৰ বিষয়ে নজনাকৈ বনোৱা বুলি ক'লে বিশেষকৈ গাহৰি মাংসৰ লগত মাটিমাহ দি লগতে খাৰলি দি আমাৰ আহোম মানুহৰ মংগোলীয়ান যিটো খাদ্য সেইটো খাদ্য বনাবলৈ মই এবাৰ চেষ্টা কৰিছিলোঁ বিশেষকৈ সেই খাদ্যবিধ আনৰ হাতে বনোৱাহে মই খাইছিলোঁ মই প্ৰথমবাৰ বাবে বনাবলৈ লৈ সেইখিনি মই অকণমান জটিলতাৰ নজনাকৈ বনোৱাৰ নিচিনাই হ'ল আচলতে মই বনোৱাৰ পিছত আনক যেতিয়া মই জুতি ল'বলৈ দিছিলোঁ বা তাৰ পিছত গম পোৱা গৈছিল ৰেচিপিটো অলপ জটিল আৰু সেই মতে মানুহে ভাল বুলি কোৱা পিছতো মোৰ ভুলবোৰ সুধৰাই দিয়া পাছত মই মোৰ ৰেচিপিটোৰ জটিলতাৰ বিষয়ে উপলব্ধি কৰিছিলোঁ গতিকে গাহৰি মাংসটো বইল কৰি পেলাই বনাওঁতে বৰ বেছি সময় লগা নাছিল কিন্তু তাৰপিছত আমি যেতিয়া মাটিমাহ লগত দিছিলোঁ গতিকে মাটিমাহখিনি সিজোতে অলপ টাইম লাগিছিল গতিকে গাহৰি মাংসৰ লগত দিওঁতে কোন সময়ত খাৰখিনি দিলে মাটিমাহটো খুব ধুনীয়াকৈ মানে কোমলকৈ সিজে সেই বিষয়ে অকণমান জনাৰ প্ৰয়োজন আছিল আমি মাটি কলৰ যিটো খাৰ আমাৰ কল পুৰি পেলাই যিটো মানে কলৰ বাকলি পুৰি যিটো আমি কলাখাৰ বুলি কওঁ সেই খাৰটো এটা নিৰ্দিষ্ট সময়ত দিব পাৰিলে খুব ভাল পোন প্ৰথমেই আচলতে খাৰটো দি দিব নালাগে মাংস আৰু মাটিমাহ তেল মৰাৰ অলপ সময় পাছত অলপ উতলাৰ পাছত খাৰখিনি দিবলৈ চেষ্টা কৰিব লাগে তাৰপাছত তাৰ অলপ সময় পিছতহে মানে ভালকৈ লৰাই দিব লাগে খাৰ দিয়া পাছত সঘনে লৰাবলৈ চেষ্টা কৰিব নালাগে এতেকে সেনেকুৱা ধৰণৰ কিছুমান প্ৰণালীবদ্ধ ভাৱে খাৰ দিয়া মাংসখিনি বইল কৰি লোৱা বা তাত অলপ পৰিমাণে কম পৰিমাণে দুই এ দুই এপিচ আলু কাটি দিয়া ইত্যাদি ধৰণৰ আমাৰ ৰন্ধন প্ৰকৰণৰ যিটো মানে সময়ৰ যিটো সৃংখলাবদ্ধ সময় সেই সময়ৰ সু প্ৰয়োগ নকৰাৰ বাবে কিছু জলত জটিলতা আছিল কিন্তু পিছত মই বুজিব পাৰিলোঁ যে পোন প্ৰথমেই কেৰাহীত তেলখিনি গৰম কৰিব লাগে তাৰপাছত আদা নহৰু যিটো মানে আদা নহৰু মিক্স কৰি যিটো পটাত পিচি লোৱা হয় সেই মিশ্ৰণখিনি দি পেলাই এই জুই কমাই লৈ গৰমকৈ ভাজি ল'ব লাগে তাৰপাছত বইল কৰি লোৱা গাহৰি মাংসখিনি ভাজি ল'ব লাগে আৰু লগতে এই মাটিমাহ বইল কৰি থোৱা মাটিমাহখিনি তাত দি দিব লাগে তাৰ অকণমান সময়ৰ পিছতেই যেতিয়া উতলিব উতল অহাৰ পিছতেই আমি যিটো কলাখাৰ বুলি কওঁ কম পৰিমাণে কলাখাৰ অকণমান জোখ অনুযায়ী মানে দিবলৈ চেষ্টা কৰিব লাগে তাৰ পিছত নিজৰ সোৱাদ অনুসৰি নিমখ হালধি তথা ধনিয়াৰ পাত শেষত দি পেলাই নমাই ৰাখিব লাগে গতিকে এইখিনিকে মই আজি ক'ব বিচাৰিম যে ৰেচিপিটোৰ জটিলতা বিষয়ে নজনাকৈ মই এই মংগোলীয়ন খাদ্য হিচাপে গাহৰি মাংস মাটিমাহ আৰু আলু দি যিটো মানে ৰেচিপি বনাওঁ সেই ৰেচিপি বনাবলৈ চেষ্টা কৰিছিলোঁ